কিতাপৰ দোকানতেই আচলতে কি হয় কিতাপবিলাক কিনা হয় সচৰাচৰ বা কেতিয়াবা গ্ৰন্থমেলা হ'লেও গ্ৰন্থমেলাতো কিনা হয় আৰু নাইবা আমাৰ ছোৱালীৰ থ্ৰইদি অনলাইনৰ পৰাও অনলাইনৰ থ্ৰইদিও লওঁ আৰু পুৰণা কিতাপৰ দোকানবিলাকত দুই এখন আছে পুৰণা দোকানৰ কিতাপ তাতে অলপ সস্তাত পায় গতিকে কেতিয়াবা একো উপায় নাপালেও পুৰণা কিতাপেও তাৰ পৰা অলপ কম দামত হ'লেও লৈ আহো আৰু এনেকৈ অলপ চাওঁ কিতাপবিলাক আজিকালিতো অনলাইনে হৈছে অনলাইনতো পোৱা যায় সুবিধাটো দিছে যিহেতু